অঁ দাদা ক'ত আছে আপুনি অঁ অঁ অঁ মোৰ আগত মই ৰামনগৰ বুলি কৈছিলোঁ আপোনাক এতিয়াতো ৰাম নগৰ নহয় মোক মূলায়াবাৰীৰপৰা উঠাই ল'ব আপুনি অঁ পাৰিব নাই অঁ অঁ আপুনি অঁ ঠিক আছে আপুনি আহি আছে আহি থাকক মই তাতে মূলীয়াবাৰীতে উঠি যাম হ'ব নাই অঁ আপোনাৰ অসুবিধা হ'লে ফোন এটা মাৰিব মই ইয়াতে ৰখিম কোনখিনিত আছে অঁ অঁ অঁ থ্যেংক ইউ থ্যেংক ইউ থ্যেংক ইউ অঁ আপুনি অঁ অঁ আপুনি পাহৰি নাযাব দেই মই কিন্তু ৰখি থাকিবলগীয়াত অলপ তাৰপৰা ওলাই আহোঁতে অলপ দেৰি হয় মোৰ ঘৰৰপৰা আকৌ কোনো নাই যে ঘৰত ল'ৰাটোও নাই ঘৰত খোজকাঢ়িয়ে যাব লাগিব বৰষুণো দি আছে অঁ আপুনি চাব ইফাল সিফাল হেৰি নকৰিব আকৌ চাব মই তাতে ৰখি থাকিম মই হেৰি নীলা ছাটি গম পালেও হ'ব আপুনি মই আজি ৰঙা শাড়ীটো পিন্ধিম সেইটো চাব আপুনি গম পাব দেই অঁ অঁ আপুনি ফোনটো কৰি থাকিব মোক ফোনটো কৰি থাকিলে মই গম পাম আৰু আপোনাৰ অসুবিধাটো নহয় চাগৈ আপুনি অহা যোৱা কৰিয়েই থাকে মই হে নকৰোঁঁ বৰ এটাকৈ বাৰু অঁ অঁ আপোনাক ভালে লাগিলে তেতিয়া আপুনি বেয়া হেৰি নকৰিব আৰু ঠিকে আছে আহিব আপুনি মোক বেয়া নাপাব দেই মই তাত দেৰি হ'লেও আপুনি ৰখিব অকণমান অঁ বা ফোন মাৰিব তাৰপৰা ফোন মাৰিলেও মই উলাইয়ে আহিম ইহঁতক চবক ৰেডি কৰি ওলাব তাৰপাছতহে মইয়ো ওলাই যাম সেইকাৰণে অকলে যে আপুনি হ'ব আপুনি মোক ফোন কৰিব তেনেহ'লে দেই বেয়া পাইছে নি আপুনি বেয়া নাপাব দেই মোৰ দুবাৰকৈ ফোন কৰিলোঁ ন আপোনাক অথনিও কৰিলোঁ সেইটো কাৰণে আকৌ বেলেগ জেগাটো লাগিছিলে ভুলত আপুনি বেয়া নাপাব দেই অঁ অঁ অঁ ঠিক আছে থ্যেংক ইউ